কি ইয়াতে কৃষক কৃষক বুলি ক'লে প্ৰথম কথা হ'ল আমি কৃষক কি বুজোঁ কাৰণ আৰম্ভণিৰ পৰা আমি জানিব লাগিব যে কৃষক শব্দটোৰ আচলতে অৰ্থটো কি কৃষক বুলি ক'লে কৃষকৰ সকলোৱে জানে কৃষক বুলি ক'লে কৃষকৰ ইংৰাজী আভিধানিক শব্দ দুটা আছে এটা হৈছে কাল্টিভেটৰ মানেও কৃষক ফাৰ্মাৰ মানেও কৃষক এতিয়া কথাটো হৈছে তেতিয়াহ'লে এটা কৃষকৰ এটা এটা শব্দৰ কাৰণে দুটা ইংৰাজী শব্দ কিয় ব্যৱহাৰ কৰিলে আচলতে কথাটো এনেকুৱা কৃষক বুলি ক'লে কাল্টিভেটৰ বুলি ক'লে যিটো কৃষক বুজোৱা যায় সেইটো কোৱা যায় মেন বিহাইণ্ড দ্য় প্লাও তাৰমানে নাঙলটোৰ পিছফালে যিজন মানুহ থাকে এক্চুৱেলী যিজনে হাল বায় তেওঁ হ'ল কাল্টিভেটৰ আৰু অসমীয়াত তেওঁক কৃষকো কয় আৰু ফাৰ্মাৰ যিটো কোৱা হয় কৃষক ফাৰ্মাৰজন হি মেই নট বি বিহাইণ্ড দ্য় কাল্টিভেটৰ তেওঁ নাঙলটো নিজে নধৰে ট্ৰেক্টৰখন নিজে নে নচলায় পাৱাৰ টিলাৰটো নিজে নচলায় কিন্তু তেওঁ কি কৰে গোটেই পথাৰক পথাৰখনৰ তদাৰকটো তেওঁ কৰে ধান কেতিয়া ৰুব লাগিব ধান কিমান দূৰে দূৰে ৰুব লাগিব সাৰ কেতিয়া দিব লাগিব তেওঁ হয়তো কোনোবা চাকৰিয়ালো হ'ব পাৰে তেওঁ চাকৰি সময়ত চাকৰি কৰিলে বাকী যিখিনি অফ টাইম পালে অফ টাইমত তেওঁ কি কৰে খেতিৰ লগত জড়িত হয় সেইজন মানুহ হ'ল কৃষক যিজনক কোৱা হৈছে ফাৰ্মাৰ এতিয়া কৃষক এজনে কি কি ব্যৱসায় কৰিব পাৰে বুলি যিটো কোৱা হৈছে চাওক কৃষক বুলি ক'লে কি ব্যৱসায়টো হ'ল মেইন কথা কৃষকে আকৌ দুটা শ্ৰেণী আছে কৃষকৰ এটা এজন কৃষক কি আছে তেওঁ নিজৰ তেওঁ খাবৰ কাৰণে তেওঁ খেতি কৰে আৰু এজন কৃষক আছে যিজনে খাবৰ কাৰণে যিখিনি খেতি কৰে সেইখিনিৰ বাহিৰেও কমাৰ্চিয়েল কাল্টিভেশ্যন বুলি যিটো কোৱা হয় বাণিজ্যিকভাৱেও তেওঁ খেতি কৰে এতিয়া বাণিজ্যিকভাৱে যিজনে খেতি কৰে প্ৰথম কথা হ'ল তেওঁ সেই মাটিডৰা য'ত বাণিজ্যিক খেতি কৰিব বিচাৰিছে আৰু য'ত তেওঁ ঘৰুৱা খাদ্য খাবৰ কাৰণে য'ত বিচাৰিছে দুয়োটা খেতি পদ্ধতিটো বেলেগ বেলেগ হয় কেলৈ বেলেগ হয় আপোনালোকে জানে আজিকালি এতিয়া লাহে লাহে আগতে কৃষকসকলক যেতিয়া কৃষি বিজ্ঞানীসকলে কৈ আছিলে যে আপোনালোকে সাৰ দিয়ক ইউৰিয়া দিয়ক ছুপাৰ দিয়ক পটাছ দিয়ক কিন্তু আজিকালি কৃষি বিজ্ঞানীসকলে কি বুলি কয় যে আপোনালোকে সাৰৰ ব্যৱহাৰটো কমাই আনক আৰু পাৰিলে আপোনালোকে কেঁচুসাৰ দিয়ক গোবৰ দিয়ক এইটো কেলৈ হৈ আছে আপোনালোকে জানে যে কি বুলি কয় এটা চাইকোল এটা ঘূ এইটো মানে এটা চাইকোলৰ নিচিনা আমাৰ যিবিলাক পু আগৰ যি দেউতা ককাহঁতে কেতিয়াও সাৰ দি পেলাই খেতি কৰা নাছিলে তেওঁলোকে গোবৰ আৰু কেঁচুসাৰ দিছিলে কিন্তু লাহে লাহে পিছত সাৰ আহিলে কেমিকেল ফাৰ্টিলাইজাৰ দিবলগীয়া হ'ল কেমিকেল ফাৰ্টিলাইজাৰ দিয়াৰ পিছত আল্টিমেটলি কি হৈছে এতিয়া আমাৰ মাটিৰ উৰ্বৰতা শক্তিও লাহে লাহে কমি আহিছে কাৰন আপোনালোকে জানে এইটো আপোনালোকক এতিয়া বুজাব গ'লে ইকনমিক্সতো তেনেকুৱা সূত্ৰ আছে ল অফ ডিমিনিছিং ৰিটাৰ্ণ বুলি আছে যে একেডৰা মাটিত আজি আপুনি দহ কেজি সাৰ দিছে আপুনি প্ৰডাকশ্যনটো অলপ বেছি পাইছে অহা বছৰ বিছ কেজি দিলে আৰু অলপ প্ৰডাকশ্যন পালে তাৰ পিছৰ বছৰ আৰু ত্ৰিছ কেজি দিলে আৰু অলপ প্ৰডাকশ্যন বেছি পালে কিন্তু এটা সময়ত কি হ'ব যদি আপুনি এশ কেজিও দিয়ে আল্টিমেটলি আপুনি দেখিব যে আপোনাৰ প্ৰডাকশ্যন লেভেলটো কমি আহিছে সেইকাৰণে এই ফাৰ্টিলাইজাৰৰ লগত সাৰৰ লগত কি হ'ব লাগে আমাৰ যিবিলাক গোবৰ বা কেঁচুসাৰ এইবিলাক সদায় দিব লাগে এতিয়া ব্যৱসায়ৰ কথাটোলৈ আহোঁ ব্যৱসায় যেতিয়া আপুনি কৃষিটো কৰ্মৰ যোগেদি যদি ব্যৱসায় কৰিব যদি বিচাৰে কৃষিৰ ক্ষেত্ৰত কৃষি বুলি কৈছোঁ মই কৃষিৰ ওপৰত বেছ কৰি যদি আপুনি ব্যৱসায় কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথম কথাটো হ'ব কি যিখিনি মাটিত আপুনি খেতিটো কৰিব সেই মাটিটোত কি বুলি কোৱা হয় এইটো আমাৰ ইংৰাজীত কোৱা হয় কপিং ইনটেনছিটি বুলি কোৱা হয় যে একেডৰা মাটিত আপুনি কেইটা খেতি কৰিছে এবছৰত এটা খেতি কৰিছে যদি এটা খেতিয়ে হয় তেতিয়াহ'লে আপোনাৰ কপিং ইনটেনছিটি হ'ব হানড্ৰেড পাৰ্চেণ্ট যদি দুটা খেতি কৰিছে টু হানড্ৰেড পাৰ্চেণ্ট যদি তিনিটা খেতি কৰিছে থ্ৰী হানড্ৰেড পাৰ্চেণ্ট আপুনি যিহেতু কমাৰ্চিয়েল লাইনত যাব বিচাৰিছে ব্যৱসায়ীক লাইনত যাব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ কপিং ইনটেনছিটিটো বঢ়াব লাগিব তাৰমানে আপুনি মিনিমাম এটা বছৰত তিনিটা খেতি কৰিব লাগিব যাতে আপোনাৰ কপিং ইনটেনছিটিটো থ্ৰী হানড্ৰেড পাৰ্চেণ্ট হয় নেক্সট আপুনি ব্যৱসায়ৰ কথা যিহেতু ভাবি আছে ব্যৱসায়ৰ কথাটো ভবাৰ লগে লগে আপোনাৰ প্ৰডাকশ্যন লেভেলটো আপুনি বঢ়াব লাগিব আৰু প্ৰডাকশ্যন লেভেলটো বঢ়াবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগিব কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰাৰ পিছত আপুনি পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে আপুনি যিবিলাক ইনছেক্টটিছাইড আছে বেমাৰৰ কাৰণে ফাংগিছাইট আছে পেষ্টিছাইড আছে সেইবিলাক আপুনি ব্যৱহাৰ কৰিব লাগিব যাতে আপোনাৰ প্ৰডাকশ্যনটো বেছি লছ আপুনি নাখায় ছেকেন থিং আপুনি আৰু এটা চিন্তা কৰিব লাগিব যিহেতু আপুনি ব্যৱসায় লাইনত আপুনি কিষ কৃষিটোক ব্যৱসায় লাইনত আপুনি ভাবিছে প্ৰথম কথা হ'ল আপোনাৰ মাৰ্কেটখন আপোনাৰ মাৰ্কেটে কি বিচাৰি আছে আপোনাৰ পৰা আপোনাৰ মাৰ্কেটে আপোনাৰ পৰা ধান বিচাৰিছে নে সৰিয়হ বিচাৰিছে নে ফুলকবি বিচাৰিছে নে বন্ধাকবি বিচাৰিছে নে কি বিচাৰিছে গতিকে মাৰ্কেট ষ্টাডিটো চবতকে ডাঙৰ কথা আপুনি আগতে মাৰ্কেটটো ষ্টাডি কৰি লওক যে ওচৰত ডিমাণ্ডটো কি আছে বা আপোনাৰ চহৰৰ পৰা বেলেগ চহৰলৈ নিবৰ কাৰণে আপোনাৰ সুবিধা আছেনে নাই সেই বস্তুখিনি মাৰ্কেটটো ষ্টাডি কৰি লৈ গৈ তাৰ ওপৰত আপুনি দৰকাৰ হ'লে আপুনি কোনোবা কৃষি বিজ্ঞানীৰ লগত কথা পাতি ল'ব পাৰে যে মোৰ এই মাটিটো আপুনি কাৰণ মাটি এটা হৈছে কি মাটি স্বাস্থ্যটো হ'ল ডাঙৰ কথা মাটি স্বাস্থ্যটো আপুনি আগতীয়াকৈ আপুনি জানি ল'ব লাগিব যে আপোনাৰ মাটিডৰাত কি কি আছে আৰু কিহৰ অভাৱ আছে মাটিডৰাত যিটো অভাৱ যদি কিবা আছে সেইটো ছইল টেষ্ট বুলি কোৱা হয় ছইলটো টেষ্ট কৰিব লাগিব টেষ্ট কৰিলে তাতে ধৰক নাইট্ৰজেন কিমান আছে ফচফৰাছ কিমান আছে পটাছ কিমান আছে বা অন্যান্য যিবিলাক মাইক্ৰনিউট্ৰিয়েণ্টছ বুলি কয় মেগনেছিয়াম পটেছিয়াম এইবিলাক সেইবিলাক কিমান কিমান আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আপুনি খেতিটো কৰিব লাগিব কাৰণ ধৰক আপুনি সৰিয়হ খেতি কৰিব লগা হ'লে আপোনাৰ যিটো মাটিৰ গুণাগুণ সেই গুণাগুণটো ধান খেতিৰ কাৰণে কৰিব লগা হ'লে অলপ তফাত হয় গতিকে ফাৰ্ষ্ট থিং আপুনি মাৰ্কেট ষ্টাডি কৰক মাৰ্কেটে কি বিচাৰিছে আপোনাক ছেকেণ্ড থিং আপোনাৰ মাটিডৰাই কি প্ৰডাকশ্যনটো কোনতো খেতিত বেছি প্ৰডাকশ্যন দিব পাৰিব কাৰণ আপোনালোকে জানে আপুনি চাব যে আপুনি সৰিয়হ খেতি যদি এটা দ মাটিত কৰে কেতিয়াও আপোনাৰ প্ৰডাকশ্যন ভাল নহয় গতিকে মাটিটো বাম মাটি হ'ব লাগিব মাটিৰ উৰ্বৰা শক্তিটো কিমান আছে কি কথা সেইটো আপুনি ছইল টেষ্ট কৰিলে আপুনি গোটেইটো গম পাব নেক্সট থিং আহিলে আপোনাৰ ছীড ছীডটো মানে কমাৰ্চিয়েল লাইনত কৰিব গ'লে আপোনাৰ মেইন এক নম্বৰতে আহিলে ছীডটো মানে বীজটো গুটিটো দুই নম্বৰতে আহিলে আপোনাৰ তাতে আপোনাৰ জলসিঞ্চনৰ ব্যৱ ব্যৱস্থা আছেনে নাই তৃতীয়তে আহিলে আপোনাৰ সাৰ সুৰ আপুনি কিমান দিব পাৰিব আপুনি ছীডটো যেতিয়া আপুনি ছীডটো নিৰ্বাচন কৰিলে কোনোবা কৃষি বিজ্ঞানীৰ লগত আলোচনা কৰি পেলাই যে মই এই বিছ বিঘা মাটি আছে মই বাণিজ্যিকভিত্তিত খেতিটো কৰিব বিচাৰোঁ আৰু মই মাৰ্কেট ষ্টাডি কৰিছোঁ কৰি পেলাই গম পাইছোঁ যে এই খেতিকেইটা ইয়াতেই বেছি মানে মই লাভজনক বুলি ভাবিছোঁ সেইধৰণেই আপুনি তেতিয়া আপুনি প্লেন প্ৰগ্ৰেম কৰক আপোনাৰ ছীডটো ক'ৰ পৰা আনিব আপুনি ছীডটো যেতিয়া আপুনি কৃষি বিজ্ঞানীক খবৰ দিব লওক এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটিৰ লগত যোগাযোগ কৰক আপোনাৰ চহৰতে থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰক বা জিলা কৃষি বিষয়াৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে যে মই বীজটো ক'ৰ পৰা আনিম মানে ছ'ৰ্চটো ডাঙৰ কথা কাৰণ আপুনি জানে আপোনাৰ বীজটোৱেই যদি দুই নম্বৰী বীজ হয় ভেজাল বীজ হয় তেতিয়াহ'লে আপুনি প্ৰডাকশ্যনটো কেতিয়াও নেপায় গতিকে বীজটো আপুনি আনক এনেকুৱা ঠাইৰ পৰা আনিব যাতে ছ'ৰ্চটো যাতে শুদ্ধ হয়

আৰু চৰকাৰৰ বহুত ধৰণৰ আঁচনি আছে ট্ৰেক্টৰ আদি ছাবচিটি স্কিমো আছে সেইবিলাকো লৈ আপুনি মাটিডৰা আপুনি ভালকৈ চহ কৰি আপুনি খেতিডৰাত আপুনি মনোনিৱেশ কৰক আৰু যেতিয়া আপুনি বাণিজ্যিকভিত্তিত খেতি কৰিব বিচাৰিছে এইটো নহয় যে আপুনি আজি বীজখিনি পেলাই থৈ আহিলে একেবাৰে কাটিবলৈহে গ'ল সেইটো নহয় আপুনি সদায় আপুনি সেই খেতিডৰা যিটো খেতিৰ থ্ৰ' যোগেদি আপুনি লাভৱান হ'ব বিচাৰিছে সেই খেতিডৰা আপুনি স সদায় সম্পূৰ্ণভাৱে তদাৰক কৰিব লাগিব তাৰমানে আপুনি মই আগেয়ে কৈছিলোঁ যে খেতিয়ক বুলি ক'লে যিটো ফাৰ্মাৰ কাল্টিভেটৰ আপুনি কাল্টিভেটৰ হ'ব নেলাগে আপুনি কিন্তু ফাৰ্মাৰ হ'ব লাগিব ফাৰ্মাৰ হৈ পেলাই আপুনি তদাৰক কৰিব লাগিব আপুনি নিজে হাল বোৱালেতো ভাল কথা আৰু যদি নিজে নেবায় আপুনি তদাৰক কৰক আপুনি ওচৰৰ মানুহৰ যিটো ডিমাণ আছে ডিমাণ্ডটো আপুনি ষ্টাডি কৰক যে কি কি ডিমাণ আছে তাতে কেনেকুৱা খাদ্য ওচৰৰ মানুহখিনিয়ে বি বিচাৰে তাতে সৰিয়হেই বেছি চলিব নে বন্ধাকবি চলিব নে ফুলকবি চলিব নে নে চাউলৰ মানে চাহিদাটো বেছি আছে সেই গোটেই বস্তুটো আপুনি ষ্টাডি কৰি লওক লৈ পেলাই মই ভাবিছোঁ যে কৃষিটো যদি আপুনি বাণিজ্যিকভিত্তিত আপুনি ল'ব বিচাৰে চৰকাৰৰ ফালৰ পৰাও বহুত ধৰণৰ সহায় আছে আপুনি ল'ব পাৰে আৰু মই ভাবোঁ যে কৃষিটো এনেকুৱা এটা বস্তু যিটো যদি আপুনি সঁচাকেই মনপুতি কৃষিটো কৰে তেতিয়াহ'লে আপুনি কৃতকাৰ্য হ'ব সেইটো সম্পূৰ্ণ এশভাগৰ এশভাগ সত্য কথা আৰু আপুনি সেইকাৰণে কৈছোঁ যে শস্যটো যেতিয়া বাছনি কৰিব শস্য বাছনি কৰোঁতে অৰ্থকৰি শস্য বুলি যিটো কোৱা হয় ক্ৰেছ ক্ৰপ বুলি কোৱা হয় অৰ্থকৰি শস্য আপুনি কি কৰক আপুনি বাছনি কৰক অৰ্থকৰি শস্যৰ মাজত আকৌ ধানটো নপৰে বেলেগ ধৰক মৰাপাট ক কটন বা দৰকাৰ হ'লে আপুনি অৰ্থকৰি শস্য আমাৰ ফুলকবি বন্ধাকবি এইবিলাকো পৰে যদি আপুনি আমাৰ ফুলকবি বন্ধাকবিবিলাক কেতিয়া ওলায় নো ডিচেম্বৰ জানুৱাৰী মাহত ওলায় যদি আপুনি ছেপ্টেম্বৰতে উলিয়াই নিব পাৰে তেতিয়াহ'লে আপুনি যথেষ্ট দামত আপুনি এই খেতিখিনি প্ৰডাকশ্যনখিনি বিক্ৰী কৰিব পাৰিব গতিকে মই ভাবোঁ কৃষিৰ লগত আপুনি জড়িত হওক কমাৰ্চিয়েল কাল্টিভেশ্যন কৰক আপোনাৰ যথেষ্ট লাভা লাভ হ'ব আৰু আপুনি জীৱনত কৃতকাৰ্য হ'ব পাৰিব